মোৰ অঞ্চলকীয়া খদ্য খুবেই উন্নত মানৰ মানসিক আৰু স্বাস্থ্য মানসিক স্বাস্থ্য আৰু সামগ্ৰীক সুস্থতাৰ বাবে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচীসমূহ অনুষ্ঠিত কৰা দেখা যায় বিভিন্ন সময়ত কাৰ্যসূচী যেনে শিশুসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নতিৰ বাবে বিভিন্ন সময়ত ক্ৰীড়া প্ৰতিযোগিতা যেনে বছৰেকত বিভিন্ন ধৰণৰ স্কুলসমূহৰ মাজত এখনকৈ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা দেখা যায় সেই ক্ৰীড়াসমূহৰ ভিতৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী অন্তৰ্ভুক্ত থাকে যেনে দৌৰ প্ৰতিযোগিতা ক্ৰিকেট ফুটবল ভলীবল হকে আদি কৰি বিভিন্ন ধৰণৰ সৰু ডাঙৰ খেল অনুষ্ঠিত কৰা দেখা যায় খেলসমূহৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী যেনে সাংস্কৃতিক দিশতে হওক বা সাহিত্যিক দিশতে হওক বিভিন্ন দিশত তেওঁলোকৰ বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ মানসিকতা দেখিবলৈ পোৱা যায় ছাত্ৰ ছাত্ৰীসকল সেই সময়ত খুবেই ব্যস্ত হৈ পৰে তেওঁলোকৰ তেওঁলোক সকলো বেলেগ বেলেগ ক্ৰীড়াৰ লগত জড়িত হৈ পৰা দেখা পোৱা যায় তেওঁলোকৰ লগতে তেওঁলোকৰ অভিভাৱক সকলো তেওঁলোকৰ শাৰীৰিক বিকাশত আৰু তেওঁলোকৰ স্বাস্থ্য মানসিক স্বাস্থ্যৰ বাবে আগ্ৰহী হৈ থাকে তেওঁলোকো খুবেই ওতপ্ৰোতভাৱে জড়িত হৈ থকা দেখা পোৱা যায়